অঁ হেল্ল'

অঁ যাম বুলি কৈছিল সোধবা লাগবু আকৌ অঁ ক'ত মাৰিব

অঁ কি কি লৈ যাব বা অঁ অঁ অঁ কম দে মই বাকী গিলাককো চবকে একেলগে অঁ কালি আৰু

অঁ আৰু কিবা লবা লাগিব

কম দে

হ'ব দে অঁ

কম দে মই সিহেঁতক গোটাই গিতাকে কম কৈয়ে আছেই যাওঁ যাওঁ কৰি কিন্তু লগ পাৱা নাই দেখিহে এই লগ নাই দেখি নাযাওঁ যাৱা হোৱা নাছিল ইটা লগ গিলা ওলালে যাম বুলি কৈছে চবকে ইটা খবৰ দিবা লাগবু চবৰে আকো বস্তুগিলাক ঠিক কৰি লবা লাগবু ঠিক কৰি থবা লাগবু আকৌ সময়ত আকৌ তেতিয়াহে চব যোগাৰ হবো কাবাৰ বোলে জাকেই এই হেৰি হৈ আছে ৰচী নাই কাবাৰ জালত টনিয়ে নাই আকো খালেই বিচেৰবা লাগবু আকো কি নেও টিফিনত আকো খাৱা বস্তু যা তা বস্তু লৈও যাবা ন'ৰা নহয় নিজে বনাবা লাগিব আকৌ অঁ হ'ব দে হৈছে